হেল্ল'

অঁ অঁ অঁ অঁ অঁ অঁ এতিয়া অলপ মনত পৰিছে অঁ হয় হয় হয় হয় এই ৰাস্তাটো কি হয় হয় হয় কি ৰাস্তাটো ভাল নাই হোৱা নেকি অঁ অঁ ইয়াৰপৰাটো মই বস্তুটো ইয়াৰপৰাটো মই হেৰি কৰি পঠিয়ালোঁতো অঁ মই এবাৰ ইয়াৰপৰা পঠিয়াই দিলোঁ কিন্তু তাৰ ঠিকাদাৰখিনিয়ে ঠিকাদাৰখিনিয়ে এতিয়া ধৰি লওক তাত হেৰি কৰিছে নেকি সম্ভৱ

এইটো বাৰু হেৰি কৰিব লাগিব এই মই তেখেতলোকৰ লগত এই কথাটোৰ ডিছকাছ কৰি পিনে এই জনাম আৰু মইতো ইয়াৰপৰা পঠিয়াই দিলোঁ আৰু তেখেতলোকেতো এইটো কাম কৰিবই লাগে কাৰণ আগন্তুকটো বাৰিষা দিন আহিলে ধৰি লওক আপোনালোকৰ অকণমান অসবিধা হ'ব বুলি এইটো গম পাইছোঁ বাৰু অঁ মই বৰ্তমান হেৰি বৰ্তমান ইয়াতে আছো মই গুৱাহাটীলৈ মই এইকেইদিনতে আকৌ যাম কিন্তু মই কাইলৈ বা পৰখিলৈ মই গুৱাহাটী গৈ আছো হ'ব হ'ব হ'ব মই তেখেতক মই মই তেখেতক হেৰি কৰি পিনে মই সোনকালে কামটো আৰম্ভ কৰাই দিব লাগিব

হ'ব হ'ব আপোনালোকে আপোনালোকে চিন্তা কৰিব নালাগে মই তেখেতলোকৰ লগত লগত সেই কথাটো হেৰি কৰি পিনে মই সোনকালে এই এতিয়া এই হেৰি কি ৰিচেণ্ট মই কামটো আৰম্ভ মই কৰাই দিম বাৰু

মই কাইলৈ পৰখিলৈ মই বা কাইলৈ বা পৰখিলৈ মই এই দুটা দিনত মই গুৱাহাটী যাম গুৱাহাটীৰপৰা ঘূৰি আহি পিনি মই বাৰু টাইম মিলাই এদিন মই পাক এটা মাৰি দি আহিম বাৰু মই হেৰি ঠিকাদাৰখিনিৰ লগতো মই কথাটো পাতি দৈ ভালকৈ কৰি থৈ আহিব পাৰিলে সোনকালে কামটো যাতে সোনকালে হৈ যায় বুলি আমাৰ এই পিনৰপৰা চব মই অ'কে কৰি মই চব হেৰি কৰি দিলোঁ হ'ব চাওঁ হ'ব বাৰু চাওঁ চাওঁ বাৰু এতিয়াকেইদিন খুব মিটিং মাটাঙৰ ইপিনে সিপিনে চলি আছে যে এতিয়া ইপিনে সিপিনেও মই দৌৰ যাবলগীয়া হৈছে অঁ অঁ নিশ্চয় যাম যাম যাম যাম যাম নিশ্চয় যাম বাৰু এইখিনি চিন্তা কৰিব নালাগে মই সেইটো গৈ আছো মই যামেই মেলাত বাৰ মোৰ উপস্থিত হ'মগৈ বাৰু একো হেৰি কৰিব নালাগে মই এই ক'লোঁ মই হেৰিয়ে দিলে বাৰু মোৰ কাগজখন টেবুলটে এটা আছে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব অঁ

আচলতে ঠিকাদাৰ ঠিকাদাৰবিলাকে অলপমান হেৰি কৰি দিয়ে নেকি তেখেতলোকৰ কাৰণ মই আমি আমিতো এনিটাইমটো হেৰি কৰি দিব নোৱাৰোঁ ন গৈ থাকিব নোৱাৰোঁ যে তাত আৰু আমি কালভাৰটোৰ কাৰণে মই বাৰু ৰাস্তাটো ইপিনে তাত কেইটামান কাৰভাৰ লাগিব বাৰু হয় হয় মই এই মিটিং আছিলে মই মিটিঙপৰা বৰ্তমান এয়া আহি থকা নিচিনাই হৈছে আৰু ঠিক আছে ঠিক আছে অ'ক অঁ ঠিক আছে ঠিক আছে অঁ হ'ব দিয়ক